বৰ্তমানৰ খেতিসমূহ নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি পিনাই কৰা দেখা পোৱা যায় আজিকালি কৃষিসমূহ প্ৰায় নতুন প্ৰযুক্তি সংযোজন কৰিহে কৰা দেখা পোৱা যায় খেতিত জলসিঞ্চন ব্যৱহাৰ কৰা হয় আজিকালি লগতে কীটনাশক দ্ৰৱও খেতিত ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰ উপৰি কৃষি প্ৰযুক্তিৰ কৃষি প্ৰযুক্তি কিছুমান তেনে ধৰণৰ উদাহৰণ হ'ল নিখুঁত কৃষি ইয়াৰ লগত জি পি এছ ড্ৰোন আৰু আৰু চেনচৰ ব্যৱহাৰ কৰি মাটিৰ অৱস্থা আৰু বতৰৰ আৰ্হি আৰু উদ্ভিদৰ স্বাস্থ্যৰ তথ্য সংগ্ৰহ কৰা হয় আৰু তথ্যসমূহৰ সহায়ত জলসিঞ্চনৰ সাৰ প্ৰয়োগ কৰি কীট পতংগ নিয়ন্ত্ৰণৰ বিষয়ে জ্ঞাত সিদ্ধান্ত লোৱা হয় যাৰ ফলত সম্পদৰ ব্যৱহাৰ অনুকূল কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰা হয় আজিকালি প্ৰযুক্তিবিদ্যা কৃষি নতুন প্ৰযুক্তিবিদ্যাসমূহ যেনে ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় ট্ৰেক্টৰ ট্ৰেক্টৰ ট্ৰেক্টৰে আজিকালি খেতি কৰাও হয় খেতি কৰাৰ লগতে ধানো কাটিব পাৰি আৰু পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি মৰণা মৰা হয় মৰণা মৰা হয় তাৰ উপৰি কৃষি প্ৰযুক্তিত ব্যৱহাৰ কৰা আন কিছুমান সাধাৰণ উদাহৰণ হ'ল স্বয়ংক্ৰিয় যন্ত্ৰ পাতি ৰ'বটিক যন্ত্ৰ আৰু যন্ত্ৰ পাতিৰ বিভিন্ন ধৰণৰ কৃষি কাম যেনে ৰোপণ শস্য ৰোপণ কৰা চপোৱা আৰু প পথাৰসমূহৰ ৰক্ষণাবেক্ষণ ব্যৱহাৰেই ক্ৰ ব্য ব্যৱহাৰ কৰা দেখা পোৱা যায় এই মেচিনসমূহে স্বায়ত্ব শাসিতভাৱে বা মানুহৰ তত্ত্বাৱধানত কাম কৰি দক্ষতাৰ সঠিকতা বৃদ্ধি কৰে আৰু শ্ৰমৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে তাৰ উপৰিও কীট কীট পতংগ খেতি পথাৰসমূহত কীট পতংগৰ প্ৰভাৱ প্ৰায়ে দেখা পোৱা যায় সেয়ে সেইসমূহ ৰোধ কৰিবৰ বাবেও কীটনাশক দ্ৰৱ ব্যৱহাৰ কৰা হয় কীটনাশক দ্ৰৱ ব্যৱহাৰ কৰি পৰিৱেশ পৰিস্থিতি উন্নত উন্নত কৰা দেখা যায় শস্যৰ বিকাশত শস্যৰ শস্যৰ বৃদ্ধি আৰু বিকাশৰ বাবে তাত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰৱ ব্যৱহাৰ কৰা হয় যাৰ ফলত শস্যসমূহ ভালদৰে ভালদৰে বৃদ্ধি বৃদ্ধি বিকাশ হয় তাৰ উপৰিও তাৰ উপৰিও পৰিৱেশ পৰিস্থিতিৰ দৰে উন্নত বৈশিষ্ট্য থকা শস্যৰ বিকাশৰ বাবে জিনীয় পৰিৱৰ্তন কৌশল ব্যৱহাৰ দেখা দেখা পোৱা যায় এই প্ৰযুক্তিৰ ফলত শস্যৰ উৎপাদন অধিক হ'ব পাৰে আৰু পুষ্টিকৰ মূল্য বৃদ্ধি আৰু ৰাসায়নিক সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব